মোৰ মানে কি হয় কথা কোৱাতে মোৰ যিটো মাত ওলায় আৰু গান গাওঁতে অলপ বেলেগ হয় আৰু আচলতে ভাগৰুৱা কণ্ঠততো গান গাবই নালাগে আৰু কণ্ঠৰ কৰ্কশতা আহে যদি মানে ডিঙিত যদি কিবা এটা অসুখ হৈ থাকে তেনেহ'লে বহুত বেছি কষ্ট হয় মানে ভাগৰুৱা অনুভৱ কৰা হয় তেতিয়া কণ্ঠক মানে বহুত ৰেষ্ট দিবা লগা হয় আৰু দ্বিতীয়তে আচলতে কণ্ঠটো নিৰ্মল কৰি ৰখাৰ কাৰণে এটাই চেষ্টা সেইটো হৈছে মানে গাৰ্গুল কৰা আৰু যিমান পাৰি ৰেৱাজ কৰা যদি ৰেৱাজ ঠিক নহয় তেনেহ'লে কণ্ঠই মানে স্বৰবিলাক সঠিক মতে আনিব নোৱাৰে গতিকে আৰু কণ্ঠ সুৰক্ষিত কৰাৰ কাৰণে আৰু কিছুমান বস্তু আছে যেনে আমি এই তামোল পাণ এইবিলাক খায়ো কণ্ঠটো নষ্ট কৰোঁ আমাৰ এটা স্বভাৱ এই এইবিলাক বৰ্জন কৰিব লাগে কণ্ঠটো সদায় পৰিস্কাৰ কৰি ৰাখিব লাগে আৰু গৰম পানী দি গাৰ্গুল কৰিব লাগে আৰু আমি মানে কম কেতিয়াবা কণ্ঠটো বহি যায় ঠাণ্ডাৰ কাৰণে হওক বা কিবা অন্যান্য কাৰণত হয় এতিয়া আমি কিছুমান মানে মেডিচিন প্ৰয়োগ কৰোঁ যেনে ষ্ট্ৰেপচিল জাতীয় বস্তু আমি খাওঁ আচলতে সিবিলাক খাব নালাগে সিবিলাকে কণ্ঠটোৰ বেছিহে মানে হাৰ্ম হয় গতিকে কণ্ঠটো গান গোৱা মানুহে বিশেষকৈ কণ্ঠটো মূল কথা আৰু তেওঁলোকৰ গতিকে কণ্ঠটো সদায় ঠিককৈ ৰাখ ৰাখিব লাগে আৰু গান গোৱা মানুহে কণ্ঠটো সদায় ৰেৱাজ ৰেৱাজ অলপ হ'লেও মানে কৰিব লাগে এইটো মানে এটা সেয়ে আৰু আমাৰ আগৰ যিসকল সংগীত বিশেষজ্ঞ তেওঁলোকেও ৰেৱাজ কৰে ৰেৱাজ বুলিয়েই তেওঁলোকৰ কণ্ঠবিলাক আজিলৈকে বছৰ বছৰ ধৰি তেওঁলোকে সুৰক্ষিত কৰি ৰাখে